অঁ হেল্ল' অঁ আজি নামঘৰলৈ যাব নহয় ৰাতিপুৱা চাৰি কেইটা বজাত যাব ভাওনাৰ সময়ত এই ৰাতিপুৱা চাকি দিবলৈ যাব নাই অঁ চাকি দিবলৈ যাওঁতে দুইজনী একেলগে যাম দেই মোৰলৈ ফোন কৰিবি একেলগে যাম অঁ চাকি দি আহি আৰু পাছত আকৌ গধূলিও আকৌ লগে ভাগে হেৰিলৈ যাম ভাওনা চাবলৈ তাকে চাকি দিয়াৰ সময়তটো এতিয়া ভাত চাত নেখাওঁৱেই গধূলি এই কিবা এটা খাম আৰু অলপ কিবা খাই মেলি আৰু গোটেই ৰাতিটো গোটেইখন চাম নে কি বাৰু আধা চায়েই গুচি আহিবি নেকি কি পিন্ধি যাবি অই কি পিন্ধি যাবি ন নাম নামঘৰ বুলি এনেকৈয়ে পিন্ধিম আৰু যাবৰ সময়ত ফোন এটা কৰিবি দেই ভাল লাগিব এইবাৰ কিছ দিছে নহয় আমাৰ গাঁৱৰ কৃষ্ণ পাৰ্টটো লৈছে নহয় কৃষ্ণ ভাৱত অঁ কৃষ্ণ ভাও লৈছে চন্দ্ৰই অঁ চাই ভাল লাগিব ইমান ধুনীয়া দেখাব ন তাক সজাই পৰাই ল'লে অঁ অঁ অঁ অঁ লগতে যাম লগতে আহিম অহ অহ হ'ব অঁ